যোৱাকালি মই নগাঁও বিশাল মাৰ্কেটখন যে আছে বিশাল মাৰ্কেটৰ পৰা এটা বেগ কিনিছিলোঁ দেই বেগটোৰ দাম প্ৰায় পোন্ধৰশমান টকাই আছিলে আৰু বেগটো মানে আমেৰিকান টুৰিষ্টাৰ এটা ভাল কোম্পানী সকলোৱে হয়তো জানেই সেই কোম্পানীটোৰ নাম বহুত ভাল কোম্পানী এটা তাৰ এটা বেগ লৈছিলোঁ মই স্কুল বেগ আছিলে স্কুল বেগ লৈছিলোঁ মই স্কুললৈ যাবলৈ গতিকে বেগটো লৈ আহি মই খুব শুনি আছোঁ আগৰ পৰাই যে আমেৰিকান টুৰিষ্টাৰ কোম্পানীটো বৰ ভাল গতিকে ময়ো গ'লোঁ এটা বেগ কিনিবলৈ বেগটো কিনি আনি প্ৰথমতে মই চালোঁ বহুত কিতাপ পত্ৰ ভৰাই কৰি পিঠিত লৈ পেলাই চালোঁ তাত মই প্ৰথম এটা ভাল বস্তু দেখিলোঁ যে বেগটোত যিমানেই বস্তু নভৰাওঁ কিয় খুব পাতল এনেকুৱা নেলাগে যেন গধুৰ বোজা এটা কঢ়িয়াই লৈ গৈ আছোঁ তাৰপাছত বেগটো ভালকৈ চোৱাৰ পিছত আৰু এটা বস্তু মই ভাল কিবা এটা দেখিলোঁ যে বেগটো এনেকুৱা কিছুমান ভাল মেটেলেৰে বনাইছে যে ফটাৰ কোনো চান্সেই নাই কোনো বেয়া হোৱাৰ কোনো চান্স নাহেই আৰু তাৰপিছত তাৰ যিকেইডাল চেইন আছিলে সেই চেইনকেইডালটোতো ক'বই নালাগে আৰু ধুনীয়া বহুত স্মুথ বহুত ধুনীয়া আৰু গতিকে সেই বেগটো লৈ মই এদিন লৈছোঁ যদিও মানে মই ক'ব পাৰোঁ যে পোন্ধৰশ টকাত ইয়াতকৈ ভাল বেগ হয়তো পোৱা নাযাব আমেৰিকান টুৰিষ্টাৰে সাধাৰণতে ইমান কম দামত বেগ নবনায় হয়তো মোৰ কালি কপালখন ভাল আছিল বা বিশাল মাৰ্কেটত অফাৰ চলি আছিলে গতিকে মই ইমান ধুনীয়া বেগ এটা মাত্ৰ পোন্ধৰশ টকাতে পাই গ'লোঁ